হেল্ল' ডি কে ৰেষ্টুৰেণ্ট হয়নে মোৰ অলপ বিয়া এখন আছিলে তাৰ বাবে কিবা মিঠাইৰ অ'ফাৰ আছে নেকি মই অলপ মিঠাই সৰহকৈ ল'ম আৰু তাৰ বাবে মই লাল মোহন এশ পিছমান চিঙৰা এশ পিছমান আৰু কিবা অ'ফাৰ আছে যদি ক'বচোন আৰু বাৰ তাৰিখ মানে মোক লাগিছিলে